স্থানীয় আৰু বৰ্ণশংকৰ গোপালনৰ মাজত বহুতো ব্যৱধান আছে স্থানীয় গৰুসমূহ সাধাৰণতে সৰু সৰু বা বেছি ওখ ডাঙৰ বা নহয় আৰু সাধাৰণৰূপে স্থানীয় গৰুসমূহক প্ৰধানকৈ ইমান বেমাৰ আজাৰৰপৰা ধৰি ইমান লাগ লাগি থাকিব নালাগে প্ৰধানকৈ ইহঁতৰ স্থানীয় গৰুসমূহৰ লগত বেছিকৈ লাগি থাকিব নালাগে আপুনি ৰাতিপুৱা গধূলি কিবা এটা সাধাৰণভাৱে দানা দিলে বা দানা দিয়ক নিদিয়ক ধুনীয়াকৈ সিহঁতক বাৰীৰ পিছফালে বা বাৰীৰ আগফালে কোনোফালে বান্ধি ধুনীয়াকৈ ঘাঁহ খাবলৈ দিলেই চলি যায় বা ইহঁতক ইমান দৰৱ পাতিৰ প্ৰয়োজন নহয় কিন্তু বৰ্ণশংকৰ জাতৰ গোপালনসমূহ তেনেকুৱা নহয় ইহঁতক ব্যৱসায়িক ভিত্তিত কৰা হয় ইহঁতক ইহঁতৰ ইহঁতৰ গা গা বৰণৰপৰা চব ভাল আৰু সুষম হয় ডাঙৰ হয় ইহঁতক আৰু তেনেদৰে খোৱাৰ ব্যৱস্থাও কৰিব লাগে ৰাতিপুৱা গধূলি ধুনীয়াভাৱে সুন্দৰভাৱে চাফচিকুণৰপৰা ধৰি ৰাখিব লাগে খুৱাব লাগে ভালদৰে তাৰ ওপৰিঞ্চি চাইণ্টিফিক কিছুমান দৰৱ আছে বেজি আছে তেওঁকো মাৰিব লাগে আৰু সেই ভিত্তিত তেনেকৈ বৰ্ণশংকৰ জাতৰ গৌপালন ব্যৱসায় ভিত্তিত হয় আৰু ইহঁতৰ ইহঁতৰ পৰা গাখীৰ গাখীৰ ভিত্তিতো সৰহকৈ পোৱা যায় আৰু তেনেকৈ কিন্তু স্থানীয় গৰুসমূহে বৰ্ণশংকৰ ঠাইত ইমান গাখীৰ পোৱা নাযায়েই স্থানীয় গৰুসমূহে কিন্তু বৰ্ণশংকৰ জাতৰ গৰুসমূহৰপৰা কিন্তু সুন্দৰভাৱে আৰু সৰহ সৰহকৈ গাখীৰ পোৱা যায় আৰু স্থানীয় সেইটোৱে আৰু স্থানীয় স্থানীয় গৰু গৰুসমূহ ইমান যত্ন কৰিবলৈ লাগে কিন্তু ইমান প্ৰয়োজনো নহয় মানে ইহঁতৰ এই ভিত্তিত চলি যায় আৰু কিন্তু বৰ্ণশংকৰ বৰ্ণশংকৰ জাতৰ গৰুখিনিক বা গৰুখিনিক সিহঁতক ভালদৰে ৰাখিব লাগে যত্ন ল'ব লাগে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব পানী নিয়মেৰে খুৱাব লাগিব খাদ্য খুৱাব লাগিব আৰু ইহঁতৰ থকা ঠাইৰপৰা ধৰি চব চাফচিকুণতা ৰাখিব লাগিব তেতিয়াহে ইহঁতে আপোনাক সুন্দৰভাৱে গাখীৰৰপৰা ধৰি দিয়ে আৰু ভালকৈ